দেখি অহাৰে পৰা আমাৰ আশে পাশে তথা সমগ্ৰ পৃথিৱীখনতে যথেষ্ট পৰিৱৰ্তন হৈছে বুলি অনুভৱ হৈছে আৰু অনুভৱেই নহয় সেয়া দেখিবলৈ পাইছোঁ সেয়া যোগাযোগৰ ক্ষেত্ৰতেই হওক মনোৰঞ্জনৰ আহিলাৰ ক্ষেত্ৰতেই হওক মানুহৰ দৃষ্টিভংগীৰ ক্ষেত্ৰতেই হওক আৰু সমগ্ৰ অৰ্থনৈতিক দিশৰ পৰাই হওক সামাজিক দিশৰ পৰাই হওক সকলো ক্ষেত্ৰতেই যথেষ্ট পৰিমাণৰ পৰিৱৰ্তন আহি পৰিছে এতিয়া ক'বলৈ গ'লে আগতে যোগাযোগৰ মাধ্যম আছিল চিঠি টেলিগ্ৰাম আজিকালি চিঠি বুলি ক'লে হয়তো বহুত মানুহে চিনিয়ে নাপাব বৰ্তমান যুগত চিঠিৰ যুগৰ পৰা কেতিয়া মোবাইল ফোন আহিল কেতিয়া এছ এম এছ আহিল সেইবিলাক এতিয়া অতীত হৈ পৰিলে তাৰপিছত আহিল স্মাৰ্ট ফোন আজিকালি আহি গ'ল ফ'ৰ জি যুগ ফাইভ জি যুগ গতিকে চিঠিৰ যুগত যেনেদৰে যোগাযোগ মানুহে ইজনে সিজনৰ লগত ৰাখিছিল সেয়া এতিয়া ভাৱি চাবলৈ গ'লে সাধুকথা যেন লাগিব আগতে কি হৈছিলে আজৰি সময় কটাবলৈ মানুহে ৰেডিঅ' শুনিছিলে টিভি চাইছিলে বা আমি সৰুকালৰ কথা যদি ক'বলৈ যাওঁ আমি সাধু কিতাপ পঢ়িছিলোঁ গাঁৱত বা স্কুলত কুইজ কম্পিটিচন কৰিছিলোঁ মইনামেল কৰিছিলোঁ ছবি আঁকিবলৈ চেষ্টা কৰিছিলোঁ আৰু গল্প উপন্যাস পঢ়াৰ অভ্যাস গঢ়ি উঠিছিলে লাহে লাহে কিন্তু লাহে লাহে সেই মনোৰঞ্জনৰ আহিলাবোৰৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন আহিল এতিয়া যদি মনোৰঞ্জনৰ আহিলা বুলি ক'বলৈ যাওঁ তেতিয়া মোবাইল ফোনটোকেই মনোৰঞ্জনৰ একমাত্ৰ আহিলা বুলি ক'ব লাগিব কাৰণ মোবাইলতেই সকলোবিলাক পায় তাত মনোৰঞ্জনৰ আহিলা মা মানে ক'বলৈ গ'লে যিমানখিনি এজন মানুহক ব্যস্ত ৰাখিবলৈ দৰকাৰ সকলোবিলাক বস্তু বা সকলোবিলাক উপকৰণেই মোবাইল ফোনটোৱে চাহিদা পূৰণ কৰিছে বুলি ক'ব লাগিব আৰু তৃতীয়তে সামাজিক ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন আহিলে আগতে কি হৈছিলে গাঁৱত বৰসবাহ ভাওনা নাটক হু এইবিলাক মানে আয়োজন কৰিছিলে আৰু এইবিলাকৰ লগত জড়িত হোৱাই গোটেই গাঁৱৰ ৰাইজে জড়িত হৈ আছিল ই কি কৰিছিলে সমাজত মানুহবিলাকৰ মাজত এটা বান্ধোন সামাজিকভাৱে বান্ধোন এটা ৰাখিছিলে সকলোৰে সকলোৰ লগত কিন্তু লাহে লাহে এতিয়া বৰ্তমান কি হৈছে চাবলৈ গ'লে মোবাইল ফোনৰ যুগত লাহে লাহে এই সামাজিক দূৰত্বটো যথেষ্ট বৃদ্ধি পাইছে যেন অনুভৱ হৈছে বাকী যোগাযোগৰ ক্ষেত্ৰতো বহুত পৰিৱৰ্তন আহিলে আৰু বহুতখিনি সুবিধাও হ'ল ৰাস্তা দলং এইবিলাক যথেষ্ট পৰিমাণে উন্নত হ'ল আগতে উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ যাবলৈ বা শিৱসাগৰলৈ যদি যোৱা হয় বা যোৰহাটলৈ যোৱা হয় একমাত্ৰ উপায় আছিল ভোমোৰাগুড়ি দলং হৈ যোৱা নতুবা ব্ৰহ্মপুত্ৰখন পাৰ হৈ যোৱা ফেৰী বা নাৱৰ জৰিয়তে কিন্তু এতিয়া বগীবিল দলং আহি পৰিলে বগীবিল দলং হোৱাৰ কাৰণে যথেষ্ট পৰিমাণে সুবিধা হ'ল দুয়োপাৰৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত ঠিক তেনেদৰে আমাৰ আশে পাশে দেশবিলাকৰ পৰা যদি আমি সমগ্ৰ পৃথিৱীৰ ক্ষেত্ৰলৈ যাওঁ যোগাযোগৰ ক্ষেত্ৰতো হওক সমগ্ৰ ক্ষেত্ৰতে যথেষ্ট পৰিমাণৰ বিকাশ হৈছে বুলি অনুভৱ হৈছে